মই মোৰ পঢ়া সমাপ্ত কৰি মই স্নাতক ডিগ্ৰী লাভ কৰি আৰু লগতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি মই পলিটিকেল অথবা ৰাজনীতি আৰু অসমীয়াত বাইজুচ এপ যোনটো এটা হয় অনলাইন এপ বুলি ক'ব পাৰি য'ত বিভিন্ন ছাত্ৰ ছাত্ৰীক জ্ঞান দিয়া হয় বা বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে জ্ঞান আহৰণ কৰা এটা ঠাই বুলি ক'ব পাৰি তাতে মই নিজৰ শিক্ষক হিচাপে নিজকে শিক্ষক বা শিক্ষয়িত্ৰী হিচাপে তাতে মই নিজকে নিযুক্ত কৰিছোঁ মই বৰ্তমান বাইজুচ এপত কাম কৰি থকা দুই বছৰমান হ'ল মই অথবা দুই বছৰ এক্সপিৰিয়েঞ্চ এটা লৈ পিনে লৈ আছো বৰ্তমান বাইজুচ এপৰ পৰা আৰু হয় তাতে মই পঢ়াই পিনে খুবেই বেছি ভালপাওঁ আৰু নি পঢ়ুৱাৰ লগতে নিজৰো কেইটামান যোনখিনি ধাৰণা অস্পষ্ট হৈ থাকে সেইবোৰৰ বিষয়ে মই অৱগত হৈছোঁ তাত পঢ়াই পঢ়াই পিনে বা তাতে কাম কৰি পিনে আৰু লগতে খুবেই নতুন নতুন বা নতুন নতুন বস্তুৰ বিষয়ে মোৰ ধাৰণা হৈছে বা নতুন নতুন বস্তুৰ বিষয়ে মই জানিব পাৰিছোঁ কোনটো বস্তু কেনেকৈ কৰে বা কোনটো বস্তু কেনেকৈ কৰিলে তাৰ ফলাফল কি হ'ব পাৰে সেইবোৰৰ বিষয়ে মই এই মোৰ কামটোৰ পৰাই বহুতখিনি ধাৰণা এটা লৈছোঁ গতিকে মই এই এই দুইবছত কৰা কামখিনিত মই নিজকে খুবেই বেছি আনন্দিত বুলি ভাবোঁ আৰু বাইজুচ এপত ক'বলৈ গ'লে হেৰি চাকৰি কৰি মোৰ মানে খুবেই বেছি ভাল লাগে মই তাতে অকল ছাত্ৰ ছাত্ৰীকে নপঢ়াওঁ তাতে মই নিজকেও চিনি পাবলৈ বা জানিবলৈ মই কেনেকুৱা হয় কিহত আগ্ৰহী হয় সেইটোও জানিবলৈ সক্ষম হৈছোঁ